আজিকালিৰ যুগটো হ'ল প্ৰযুক্তিবিদ্যাৰ যুগ আজিকালি আগৰ দিনবোৰৰ দৰে খেলপথাৰত গৈ কিশোৰ কিশোৰীয়ে খেল ধেমালিসমূহ উপভোগ নকৰে বা নেখেলে তাৰ বাবে বহুতো মানসিক চাপৰ পৰা সকাহ পোৱাৰ বিপৰীতে মানসিক চাপৰ ফালে গতি কৰে আওহতীয়া আৰু দূৰৱৰ্তী গ্ৰাম অঞ্চলসমূহত বাস কৰা মানুহৰ বাবে খেলবোৰ খেলবোৰে মানসিকভাৱে মনোৰঞ্জন প্ৰদান কৰে আৰু মানসিক চাপৰ পৰা সকাহ দিয়ে আৰু স্বাস্থ্যৰ পক্ষেও এই খেলসমূহ যথেষ্ট পৰিমাণে লাভজনক হয় এই খেলসমূহ যিমানে পৰিৱেশন কৰে খেলপথাৰত তিমানেই আপোনাৰ স্বাস্থ্য মানসিক আৰু সকলো ফালৰ পৰা মনোৰঞ্জন প্ৰদান কৰে